আমাৰ অঞ্চলত ব্যৱহাৰ হোৱা মুখ্য ভাষাটো হ'ল অসমীয়া ভাষাই কিন্তু আমাৰ ইয়াতে বহুত ধৰণ বহুত ভাষা ভাষাৰ মানুহ আছে যেনেকৈ ৰাভা গাৰো বড়ো কছাৰী তেনেকুৱা ধৰণৰ বহুত ধৰণৰ বহুত ভাষাৰ মানুহ আছে বেংগলী তাৰোপৰি মানুহে কৰ্ম শিক্ষাৰ বাবে আৰু অধিক ভাষা শিকে কিছুমান মানুহ আছে আজিকালি বহুতেই বাহিৰত যায় বিভিন্ন ধৰণৰ ব্যব কোম্পানীবোৰত কাম কৰে যাৰ কাৰণে হিন্দী ইংৰাজী এইবোৰ শিকিব লাগে হিন্দীটো হৈছে আমাৰ ৰাষ্ট্ৰীয় ভাষা বাহিৰ বাহিৰত ঠাইবোৰত হিন্দী ভাষাটো লাগে এইটো বহুত দৰকাৰী হয় ইংৰাজী হিন্দী ইংৰাজীটোও লাগে আজিকালি যিকোনো কিবাহঁতে ইংৰাজী ভাষাটো লাগে কিন্তু বাহিৰত যোৱাৰ কাৰণে হিন্দী ইংলিছটো লাগে সেইকাৰণে বহুতে ব্যব শিকি লয় যাৰ ফলত বাহিৰত যায় যিকোনো কৰ্ম কৰাত অসুবিধা নহয় বা যোন ঠাইত থাকে যোন ঠাইত কৰ্ম কৰে সেই ঠাইৰ মানুহৰ লগত মিলিবলৈ সিহঁতৰ লগত একেলগে মিলি চলিবলৈ বাহিৰত যোৱাৰ কাৰণে বিভিন্ন ধৰণৰ ভাষা শিকে আমাৰ ইয়াৰ পৰা কেৰেলাত যায় বহুত মানুহ কেৰেলা সিপিনে বহুত সিপিনৰ ভাষা শিকে তাৰোপৰি ভাষাটো হৈছে ভাষা শ শিকিও মানুহে ভাল পায় বহুত ধৰণৰ ভাষা ক'ব জানিলে ভাল লাগে বাহিৰত বা যিকোনত বাহিৰত ফুৰিব গ'লে বা যিকোনো কৰ্মত গ'লে ভাষা জানিলে একো অসুবিধা নহয় ভাষা নাজানিলে বহুত ধৰণৰ অসুবিধা হয় নিজৰ বহুত বাহিৰত যায় চলিবলৈ যি ঠা ঠা মানে কাম কাজেই হওক বা ফুৰিব গ'লেও বাহিৰত বহুত ধৰণৰ ভাষা লাগে বাহিৰ বিদেশত ভ্ৰমণ কৰিব গ'লেও বা সেই ইংলিছ ইংলিছ ভাষাটোও জানিবই লাগিব ইংৰাজী ভাষাটো বহুত দৰকাৰী ভাষা তাৰোপৰি আমাৰ ওচৰে পাঁজৰে আছে ৰাভা গাৰো গাৰো ভাষা ৰাভা ভাষা আমাৰ ইয়াৰ মানুহে আমি য'ত আমি য'ত থাকোঁ আমাৰ মানুহখিনিয়ে ৰাভা ভাষা গাৰো ভাষা শিকে শিকিবলৈ চেষ্টা কৰে আৰু তেওঁলোকৰ লগত যিকোনো ধৰণৰ ব্যৱসায় কৰাৰ কাৰণে বা তেওঁলোকৰ লগত মিলি থাকিবৰ কাৰণে ভাষাবোৰ জানিলে বহুত ভাল অসমীয়া ভাষাৰ লগতে ৰাভা ভাষা গাৰো ভাষা আমাৰ ইয়াৰ মানুহে জানে বহুতেই জানে আৰু তেনেকৈ শিকে যাতে তেওঁলোকৰ লগত মিলি তেওঁলোকৰ ভাষাত একেলগে কৰিব তেওঁলোকৰ ভাষাটো শিকি কিনে বহুত ধৰণৰ কাম কাজতো সহায় হয় আমাৰ ইয়াতে ৰাভা ভাষাটো বহুত চলে যাৰ ফলত আজিকালি আমাৰ ইয়াৰ মানুহে ৰাভা ক'বলৈ বহুতেই শিকিছে বা চেষ্টা কৰে ৰাভা ভাষাটো ক'বলৈ তেনেকৈ গাৰো ভাষা গাৰো ভাষাটো ক'বলৈ চেষ্টা কৰে বা তেওঁলোকেও অসমীয়া ভাষাটো ক'বলৈ চেষ্টা কৰে জানেও ক'বলৈ শিকে তাৰোপৰি আমাৰ মাতৃভাষা হৈছে অসমীয়া অসমীয়া ভাষাটো আমি ভালকৈ জানো তাৰোপৰি আমি বাহিৰা ভাষা তেনেকৈ বেংগলত গ'লে বেংগলী ভাষাৰ দৰকাৰ হয় তেনেকৈ বাহিৰত গ'লে হিন্দী ভাষাটো লাগে হিন্দী ভাষা হিন্দীটো আমাৰ স্কুলত পঢ়াৰ পৰা ল'ৰা ছোৱালীয়েও জানা হয় চবে জানেই হিন্দী ভাষাটো টিভি হওক কিবা হওক তাৰপৰা হিন্দী ভাষাটো আজিকালি চবেই অলপ বেছি পৰিমাণে হিন্দী ভাষাটো জানে আৰু হিন্দী আৰু ইংলিছ জানি ভাষাটো জানিলে মানুহে বাহিৰত ফুৰিব গ'লে যিকোনো বিভিন্ন কাম কাজৰ কাৰণে গ'লে পঢ়া শুনা কৰিব গ'লে বাহিৰত তেনেকৈ হিন্দী আৰু ইংৰাজী ভাষাটো জানিলে বহুত বেছি অসুবিধা নহয় মানুহৰ তাৰপৰা আজিকালি বেছিভাগে ইংলিছ মিডিয়ামত পঢ়ে ল'ৰা ছোৱালীবোৰে ইংৰাজী ভাষাটো ইংৰাজী ভাষাটো জানে অ জনা হৈছে আমাৰ ইয়াতে চব আজিকালি ইংলিছ হিন্দী বেংগলী ৰাভা গাৰো তেনেকৈ বহুত ধৰণৰ ভাষাৰ মানুহ আছে বহুত ধৰণৰ ভাষাৰ মানুহ একেলগে আছে আৰু ভাষাটো হৈছে নিজৰ ভাষাটোক চবেই বহুত বেছি ভাল পায় নিজৰ নিজৰ ভাষা তাৰোপৰি নিজৰ ভাষাৰ উপৰিও বেলেগ ভাষা দুই এটা জানিলে নি চবৰ কাৰণে ভাল বহুত ঠাইত দৰকাৰ হয় তেনেকে বাহিৰত আজিকালি মানুহ মানুহে বহুত জাগাত ভ্ৰমণ কৰে বাহিৰত যায় বাহিৰত ফুৰিব যায় পঢ়িব যায় কৰ্মক্ষেত্ৰত যায় ভাষাবোৰ জানিলে বহুত বহুত ফালৰ পৰা সুবিধা হয় আমাৰ ইয়াতে ক'ব লিখি লিখিব নাজানিলেও গাৰো ভাষা ৰাভা ভাষা এইবোৰ ভাষা বহুতেই বহুত মানুহে ক'ব জানে আজিকালি আমাৰ ইয়াতে সৰু ল'ৰা ছোৱালীবোৰেও আজিকালি জানা হৈছে নিজৰ মাতৃভাষা ক'বলৈ আজিকালি যুৱক য যুৱক যুৱতীসকলে হওক বা চবেই আৰু নিজৰ ভাষাটোক গৌৰৱ কৰে আমিও যেতিয়া আমাৰ হৈছে অসমীয়া ভাষা আমিও বাহিৰত গৈ অসমীয়া ভাষাটো ক'ব পাৰিলে আমাৰ নিজকে ভাল লাগে আমি অসমীয়া ভাষাটো ভাষাটোক বেলেগক বেলেগে যদি বাহিৰত যায় কিনে আমি অসমীয়া ভাষাটো দুই এটা অসমীয়া ভাষা দুই এটা শব্দও শিকাব পাৰোঁ আমাৰ বহুত ভাল লাগিব নিজৰ ভাষাটো বহুত ভাল লাগে বাহিৰৰ বাহিৰ বিদেশৰ মানুহ এটা যদি আজিকালি বাহিৰৰ দেশৰ মানুহ আমাৰ ইয়াতেও বহুত আহে অসমত আহে তেওঁলোকেও অসমীয়া কথা দুই এটা ক'ব পাৰে আৰু তেওঁলোকেও ইচ্ছা কৰে আমাৰ ইয়াতে আহি অসমীয়া ভাষা ক'বৰ কাৰণে আৰু আজিকালি ফৰেনাৰবোৰ আহেই অসমত বহুত আছে আহেও থাকেও তেওঁলোকেও আজিকালি অসমীয়া ভাষা বেংগলী ভাষা এইবোৰ কয় জানে তেওঁলোকেও শিকিব ইচ্ছা কৰে তেওঁলোকেও মানে বিচাৰে আৰু আমাৰ ইয়াৰে ভাষাটো শিকক তেনেকৈ আমাৰ ইয়াৰ মানুহ তাতে যায় অ বিদেশতো অসমীয়া ভাষাৰ প্ৰচলন বহুত আছে দেখি আহিছোঁ অসমীয়া আমাৰ ইয়াৰ মানুহৰ লগত থাকি থাকি অসমীয়া ভাষাটো বহুতেই ক'ব পৰা হৈছে বিদেশতো অসমীয়া ভাষাটো আজিকালি জানা হৈছে বহুত বহুত মানুহে এনেকৈ বহুতেই বিদেশত যায় অসমীয়া ভাষাটো কয় অসমীয়া ভাষাও আমি আমি হৈছো অসমীয়া অসমীয়া ভাষাৰ অসমীয়া মানুহ অসমীয়া ভাষা আমাৰ বহুত গৌৰৱ অসমীয়া ভাষাটো লৈ অসমীয়া ভাষাটো জাতি বাহিৰত বাহিৰৰ মানুহে জানেই আমাৰো বহুত ভাল লাগিব আজিকালি বহুত বাহিৰৰ পৰা অহা মানুহে অসমীয়া শিকে মোৰ আ মই নিজে দেখিছোঁ আমাৰ ইয়াতে কেৰেলাৰ পৰা কেইটামান বাইদেউ আহিছে ম মোৰ লগত সদায় দেখা হয় তেওঁলোকেও চেষ্টা কৰে বহুত মানে মোৰ পৰা মোক কয় আৰু এইটো কি হ'ব অসমীয়াত তেনেকৈ বহুত ধৰণৰ কয় মই তেনেকৈ তেওঁ লগত বহুতকেইটা আজি দুই তিনি মাহৰ পৰা লগ পাই আছোঁ তেওঁলোকক অসমীয়াৰ বহুত ভাষা বহুতকেইটা শি ব অসমীয়া অৰ্থ বহুতকেইটা শিকাইছোঁ বা মই কৈ দিওঁ এনেকৈ কওক তেওঁলোকে কয় মানে ইচ্ছা কৰে আৰু যে তেওঁলোকে হৈছে হিন্দীভাষী কেৰেলাৰ বাইদেউ গতিকে তেওঁলোকে ইচ্ছা কৰে আৰু অসমত আহিছে ছয় মাহৰ কাৰণে অলপ অসমীয়া ভাষা শিকি যাম বুলি আৰু তেনেকৈ মই তেওঁলোকক বহু দিনৰ পৰা মানে আহ দি মানে লগ পালে তেওঁলোকক অসমীয়াতকো থাকোঁ তেওঁলোকৰ লগত তেওঁলোকেও ভাঙা ভাঙাকৈ অসমীয়া আজিকালি বহুতখিনি ক'ব পৰা হ'ল জানা হ'ল মোৰো ভাল লাগিছে যে তেওঁলোকে অলপ ইয়াতে শিকিছে আহি বাহিৰত কেতিয়াবাতো ক'ব তাতে যায় যে অসমীয়া ভাষা তাতে শিকিছোঁ দুই এটা বাহিৰত আমাৰ ইয়াত অসমীয়া ভাষা যেতিয়া বাহিৰত কয় মানুহে জানে বহুত ভাল লাগে নিজৰ ভাষাটোক লৈ বহুত গৌৰৱ অনুভৱ হয় আমিও শিকিব লাগে বাহিৰৰ দেশ বাহিৰৰ ঠাইৰ ভাষা দুই বহুত ধৰণৰ ভাষা আছে ভাষাটো বহুত আছে আমিও যদি নিজে চবে দুই এটাকে বেলেগ বেলেগ ভাষা জানো আমাৰ কাৰণেও ভাল আমিও কেতিয়াবা বাহিৰত গ'লে বহুত আমাৰ সুবিধা হ'ব নিজেই বাহিৰত দুই তেওঁলোকৰ লগত মিলিবৰ কাৰণে চলিবৰ কাৰণে বহুত সুবিধা হ'ব ভাল হ'ব সেই আৰু থাকি নিজৰ ভাষালৈ চবে গৌৰৱ কৰে যুৱক যুৱতী বনোৱা চবেই নিজৰ ভাষালৈ বহুত বহুত গৌৰৱ কৰে